অঁ মই দিহানাম গাই ভাল পাওঁ অঁ কেতিয়াবা কেতিয়াবা মানে আধুনিক গীত কিবা এইবিলাক মানে লোকগীত এইবিলাক গুণগুণাই থাকোঁ আৰু কাম বন কৰি থাকোঁতে ঘৰ সাৰোঁতে ভাত ৰান্ধোতে কেতিয়াবা চোতাল সাৰোঁতেই গা ধুওঁতেও কিন্তু দিহানামটো গাই বেছি ভাল লাগে দিহানাম মানে আৰু হৰিনাম হয় ঈশ্বৰৰ গুণাগুন কৰা হয় অঁ এনেকৈ ভাল লাগে ভগৱানক ভক্তি কৰি ভাল লাগে আৰু তাকে দিহানাম এনেকৈ প্ৰতিযোগীতা অংশগ্ৰহণ কৰা নাই মই আজিলৈকে অঁ কিন্তু আমাৰ ইয়াত স্থানীয়ভাৱে ভাওনা অনুষ্ঠান কৰা হয় ভাওনা পাতে ভাওনা তেনেকৈ আমি এইটো প্ৰদৰ্শন কৰোঁ অঁ তাৰপিছত নামঘৰত গাওঁ ভাদমহীয়া ভাদমাহত মানে ভকতসকলে গোপিনীসকলে নাম লোৱা হয় তাত মানে আমি দিহানাম গাওঁ অঁ লগৰ লগৰীয়া লগত দিহানাম অকণমান আখৰা কৰা হয় অঁ আখৰা নকৰিলে মানে কি হয় তাল মাত নাগৰা এইবিলাক নিমিলে গতিকে আখৰা কৰিবলগীয়া হয় মানে ভাওনাত যিহেতু অনুষ্ঠানত বহুত ৰাইজ মানে গোট খাই থাকে অঁ তাল মাতটো যদি খেলিমেলি হয় অকণমান শুনিবলৈ অখজা লাগে সেইকাৰণে আখৰা কৰা হয় বেছিদিন মানে আখৰা কৰা নহয় আৰু কেতিয়াবা দুদিন তিনদিন এনেদৰে লগৰ লগৰীয়াবিলাক যেতিয়া গোট খায়

তেনেকৈয়ে আৰু অঁ এনেকৈ বহুতে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কিন্তু মই এতিয়ালৈকে সেইটো কৰা নাই কাৰণ দিহানাম মানে ঈশ্বৰৰ ভক্তি লগত জড়িত হৈ আছে এইটো একচুৱেলি দিহানামটো প্ৰতিযোগিতাত মানে এইটো মানে বেলেগে কৰে আৰু কিন্তু মই ইমান অংশগ্ৰহণ কৰিব নিবিচাৰোঁ প্ৰতিযোগিতাত কিন্তু ভগৱানক ভক্তি কৰি ভাল পাওঁ বা আৰু প্ৰাৰ্থনা গাই ভাল পাওঁ মাজে সময়ে প্ৰাৰ্থনা গাই থাকোঁ কেতিয়াবা গোঁসাই ঘৰত চাকি জলাওঁতেও প্ৰাৰ্থনা কৰোঁ কেতিয়াবা মনবোৰ বেয়া লাগিলেই তেনেকৈ প্ৰাৰ্থনা গাই থাকোঁ

সেইটোৱে আৰু আৰু দিহানাম য'ত ত'ত নহয় যেনেকৈ এতিয়া বিহুমেলাবিলাকত গাব নোৱাৰি মানে ধৰ্মীয় অনুষ্ঠান তেনেকুৱাবিলাকত গোৱা হয় অঁ বছৰেকৰ মূৰত আমাৰ ইয়াত মানে ভাওনা স্থানীয় ঠাইত মানে পতা হয় কেতিয়াবা দুখন তিনিখনো ভাওনা হৈ যায় গতিকে প্ৰত্যেকখনতে আমাক গাবলৈ মানে এইটো নিমন্ত্ৰণ কৰে তেনেকে আমি যাওঁ কেতিয়াবা দহজনী কেতিয়াবা আঠজনী এনেকৈ লগ হৈ পেলাই আমাৰ নাগাৰা বাদকসকল আমাৰ গোটেইখিনি আমাৰ নিজৰেই স্থানীয় হয় তেওঁলোকক লৈ পেলাই আমি সেইখিনি আখৰা কৰোঁ

আপোনালোকে ছাগৈ প্ৰতিযোগিতাততো অংশগ্ৰহণ কৰে ছাগৈ ঠিকে আছে যে যি ভাল পায় সেইটোৱে কৰিব লাগে

হ'ব ঠিক আছে আকৌ কেতিয়াবা কথা পাতিম

হ'ব